পশুপালনত জীৱ জন্তুক প্ৰভাৱিত কৰিবপৰা কিছুমান সচৰাচৰ দেখা পোৱা ৰোগ কি কি আৰু সেইবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইংগিত ভৰি আৰু মুখত ৰোগ এভিয়ান ইনফ্লুয়েঞ্জা ইত্যাদি পশুপালনৰ ক্ষেত্ৰত ঘৰতে প্ৰতিপালন কৰিবলগীয়া কিছুমান উপায় হ'ল বেমাৰ আজাৰ হ'লে মানে গৰু বেমাৰ গৰুৰ বেমাৰ হয় গৰুৰ বেমাৰ হ'লে মানে গৰুৰ ভৰি যদি গোৰোহা মানে ফাটে আৰু গৰু চবকাতপৰা বুলি কয় আৰু গৰু ভৰিৰ এনেকৈ বেমাৰ হ'লে মানে গৰুৰ পানী আৰু বোকা খচি পিনি গৰুক তাত খচিবলৈ দিব লাগে আৰু বান্ধি থ'ব লাগে এসপ্তাহমান তেনেদৰে গৰুক বান্ধি থ'ব লাগে বোকা জেগা জেকা ধৰক তেনেকুৱা জেগাত গৰুক বান্ধি থ'লে মানে ভৰিৰ ফটাবিলাক ভাল হয় চবকাতপৰাবোৰ আৰু গৰুৰ কেতিয়াবা খাদ্য খাব নোৱাৰা হয় ডিঙিৰ তলৰ অংশত ফুলি উঠে ডিঙিটোহেঁত খাবপৰা নাযায় তেনেকুৱা হ'লে ঘৰতে কিছুমান চিকিৎসা কৰি ভাল কৰিব পাৰি ডাঙৰ লোকসকলে কৰে তেনেকুৱা চিকিৎসা বেছি যদি ভাল নহয় তেতিয়া ডাক্তৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰক মাতি চিকিৎসা কৰিব লাগিব তেনেদৰে আৰু গৰুৰ কোমলীয়া ধান খালে মানে লেট্ৰিন হয় গৰুৰ বেছিকৈ খাব দিব নালাগে আৰু বান্ধি থ'ব লাগে গৰু এৰালত ৰাখিলে মানে ইমান বেমাৰ আজাৰ নহয় আৰু মুকলিকৈ এৰি দিলে গৰু য'ত ত'ত যি তি খাদ্য খায় যি পায় কাগজ চাগজ খায় ডাঠকাগজ খায় আৰু বিভিন্ন বস্তু খাই দিয়ে হজম কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰতো গৰু বেমাৰ হয় আৰু ডিঙিত তেনেকুৱা উঠিলে জলঙা বান্ধিলে মানে খাদ্য খাব নোৱাৰে চুবাব নোৱাৰা হয় মুখৰ ভিতৰত দুখ পায় ডিঙিত চিকিৎসা কৰিলে মানে ডাক্তৰ পৰামৰ্শ ল'ব লাগে তেতিয়া ভাল হয় নাইবা নহ'লে বেলেগ ঘৰুৱাভাৱে ভেকুলী ডিঙিত এনেকৈ ৰছীয়েদি বান্ধি দিয়া হয় তেতিয়াও গৰুৱে খাব পাৰি ভাল হয় তেনেদৰে লাহে লাহে বান্ধি ৰাখিব লাগিব গৰু এৰি দিব নালাগে আৰু গৰু গোবৰ আমাৰ বহুত প্ৰয়োজনীয় বস্তু হয় গোবৰবিলাক তেওঁলোকে খোৱা খাদ্য গোবৰটো আমাৰ ধৰ শাক পাচলিত যিকোনো ক্ষেত্ৰত গোবৰ প্ৰয়োজন হোৱাৰ সাৰ হয় নহ'লে মানে কৰিব নোৱাৰি খেতি ধুনীয়া হয় গোবৰসাৰ দিলে মানে আৰু কুকুৰা ক্ষেত্ৰত কুকুৰাও বেমাৰ হয় কুকুৰা মুৰ্গী বেমাৰ হয় আৰু তেনেকুৱা মানে কুকুৰা চকুটোহেঁত আচিনা উঠে সৰু সৰুকৈ আৰু আচিনাবিলাক ক'ৰপৰা চকুৰ ওচৰতে সৰু সৰুকৈ উঠে চকুটোহেঁত দেখা নেপায় কুকুৰাই আৰু বন্ধ কৰি ৰাখে তেনে ক্ষেত্ৰত কুকুৰাবোৰ এৰি দিলে মানে ঘূৰি ফুৰিবলৈ অসুবিধা হয় চৰিব নোৱাৰে আৰু খাবলৈ মন নকৰে জ্বৰ উঠাৰ বাবে আৰু খাব নোৱাৰিলে কুকুৰাটো জোপোকা মাৰি মাৰি থাকে আৰু উঠিব নোৱাৰা জ্বৰ হয় ঘৰত খোৱাওঁ অঁ ঘৰত সেই জ্বৰৰ টেবলেট আৰু বেলেগ ঔষধো খোওৱা হয় কুকুৰাক তেনে কৰিলেও ভাল হয় ঘৰুৱাভাৱে ঔষধ খোৱালে আৰু কুকুৰা আমাৰ প্ৰয়োজনীয় বস্তু তেওঁলোকৰ মাংস এতিয়া খোৱা হয় বহুত ভাল হয় আৰু ব্ৰইলাৰ ব্ৰইলাৰ পুহিব ব্ৰইলাৰ প্ৰতিপাল কৰিবলৈ ব্ৰইলাৰ কাৰণে বেলেগকৈ ঘৰ বনাই ল'ব লাগে ফাৰ্মৰ কাৰণে অলপ আঁতৰত ঘৰৰপৰা তেতিয়া ব্ৰইলাৰৰ লেট্ৰিনটো গোন্ধ নাহে ওচৰত হ'লে মানে নহ'লে গোন্ধাই বহুত আঁতৰত হ'লে মানে ব্ৰইলাৰৰ লেট্ৰিনটো গোন্ধ নাহে তাৰপিছত আৰু সময়মতে সিহঁতক সৰুৰপৰা অকমানি পোৱালিৰপৰা বহুত প্ৰতিপাল কৰিবলগীয়া হয় লাইট জ্বলাবলগীয়া হয় আৰু লাইট দিব লাগে সময়মতে খাদ্য খাইছেনে চাব লাগে পানী দিব লাগে আৰু মাজে মাজে ঘৰ সাৰি চাফা কৰি থাকিব লাগে তেতিয়া ব্ৰইলাৰ এদিনৰ গোন্ধটো ইমান নাহে সদায় চাফা ৰাখিলে সেইটো নহ'লে এদিনত থাকিলে ইনফেকশ্যনো হ'ব পাৰে তেনেকৈ কয়লাৰো পাৰি কয়লাৰ সৰুতে আনি ঘৰুৱাভাৱে এৰি দিবও পাৰি নাইবা এনেকৈ ঘৰত বেলেগকৈ বান্ধি ৰাখিব লাগে ভিতৰত ফাৰ্মৰ দৰে পুহোঁ বুলি ক'লে সৰহ কইলাৰ হ'লে তাকৰ হ'লে মানে এৰিও পুহিব পাৰি আৰু কয়লাৰে ভাত ধান চাউল সকলো খায় আৰু ব্ৰইলাৰো তেনেদৰে লেট্ৰিন কৰিলে চাফা কৰি ৰাখিব লাগে তেতিয়া তাৰ ইনফেকশ্যন নহয় নহ'লে লেট্ৰিনৰপৰা বহুত গোন্ধায় লেট্ৰিনটো গোন্ধালে সেইটো খাদ্য খাবলৈ বেয়া হয় গোন্ধ ওলাই ঢেৰ তাৰপিছত হাঁহৰ ক্ষেত্ৰত হাঁহো তেনেকৈ ঘৰতে পোহা হয় ঘৰ হাঁহবিলাক গড়ালত ভালকৈ বান্ধি ৰাখিবও পাৰি এৰিবও পাৰি পানী ওচৰত ফিচাৰীত এনেকৈ চৰিও থাকে হাঁহে আৰু শামুক খায় হাঁহে শামুকটো খালে মানে হাঁহৰ কাৰণে বেছিকৈ বেয়া হজম নহয় বেছিকৈ শামুক খালেও হাঁহবিলাকৰ বেমাৰ হয় বেছিকৈ খাব দিব নালাগে পাৰিলে বান্ধিও ৰাখিব লাগে মাজে মাজে অলপ টাইম এৰি দিব লাগে দানা দিব লাগে সময়মতে ধৰক তুঁহ ভাত তাৰপিছত আৰু বেলেগ খাদ্যও দানা বনাই দিব পাৰি হাঁহক চাউল ধান সকলো খায় হাঁহে তেনেকৈ খাবলৈ দিব লাগে সময়মতে আনি ছাগলীৰ ক্ষেত্ৰত ছাগলীও আমাৰ ভালকৈ ঘৰতে পুহি উপাৰ্জন কৰিব পাৰি বহুত পইচা আৰু ছাগলীও এৰালত ৰাখিব লাগে আৰু বেমাৰ আজাৰ হ'লে ভালকৈ প্ৰতিপাল কৰিব লাগে ছাগলী বেছিকৈ এৰি দিলে কোমলীয়া ধান খালে ছাগলীও বেমাৰ হয় খাব দিব নালাগে আৰু কোমলীয়া ঘাঁহটো খা ঘাঁহ খালেও বেছিকৈ ছাগলীৰ লেট্ৰিন হয় সৰু পোৱালিবিলাকৰ তেনে ক্ষেত্ৰত ছাগলী আৰু এৰাল দি থোৱাই ভাল সৰু মাকক এৰাল দি থ'লে তেতিয়া পোৰা পোৱালিবিলাকো নেযায় দূৰলৈ ওচৰতে থাকে তেনেকৈ বান্ধি ৰাখিব লাগে আৰু ছাগলীৰ গুও ভাল বহুত সাৰ হয় ছাগলীৰ গুও ভালকৈ ঠাই ঠাইৰে গোটাই গছৰ গুৰিত দিব লাগে তেতিয়া আৰু সাৰ হয় গোবৰৰ লগতে আকৌ কয়লাৰ আৰু ব্ৰয়লাৰ কয়লাৰৰ লেট্ৰিন সেইখিনিও গুখিনিও আনি পিনি গছৰ গুৰিত দিলেও সাৰ হয় তো সিহঁতৰ খাদ্যবিলাকতো ভিটামিন হয় ভিটামিনৰ খাদ্য সেইবিলাক লেট্ৰিনবিলাকত ভিটামিন থাকে

গাই গৰুত গাই গৰু আমাৰ পোৱালি হোৱাৰ পাছত গৰুক আমাক গাখীৰ পোৱা যায় গৰুৰপৰা আৰু পোৱালিও ভালকৈ খাইছেনে নাই জন্ম হোৱাৰ পাছত ভালদৰে প্ৰতিপাল কৰিব লাগে গৰু পোৱালি চোৱা চিতা কৰিব লাগে বান্ধি থ'ব লাগিব গৰু আপডাল কৰিব লাগিব ছাঁহত বান্ধি থ'ব লাগে আৰু মাকে ভালকৈ খাদ্য পাইছেনে চাব লাগিব খাব পাৰিছেনে ঘাঁহ তেতিয়া পোৱালিও খাব পাৰিব আৰু গাখীৰ পোৱা হয় গৰু গাই গৰুৰপৰা খাব লাগে ঘৰতো খাবপৰা হয় বিকিবওপৰা হয় তেনেদৰে আৰু গাহৰিৰ ক্ষেত্ৰত গাহৰিও গাহৰি পোৱালিৰপৰা বহুত প্ৰতিপাল কৰিবলগীয়া হয় গাহৰি পোৱালি দানা দিব লাগে সময়ত খাবলৈ ভালকৈ ছাঁহত বান্ধিব লাগে গৰম দিন হ'লে মানে ভালকৈ ভাল জেগাত পানী দি মানে গা ধুবলৈ খচিবলৈ দিব লাগে তেতিয়া গাহৰি গৰম তাপটো মানে দূৰ হয় আৰু ধৰক কিবাকিবি বেমাৰ আজাৰ থাকিলেও গাহৰি পোৱালি বা ডাঙৰ গাহৰিও বেমাৰবোৰ নাইকিয়া হয় নহ'লে চাহীয়ে খায় গাহৰি আৰু খচিলে মানে তেতিয়া বেমাৰ আজাৰ নাইকিয়া হয় আৰু গাহৰি ঘাঁহ খাব লাগে ঘাঁহত দিব লাগে অলপ তাৰপিছত ভিটামিন খুৱাব লাগে আৰু বেজী দিব লাগে এইবিলাক সৰু পোৱালি হ'লে অলপ ভিটামিনো খোৱাব লাগিব দানাৰ লগত দিব লাগিব আৰু খাচী কৰিলে মানে পোৱালিটোহেঁত ভালকৈ কৰিছেনে নাই ডাক্তৰে ট্ৰিটমেণ্ট সেনেকৈ চাব লাগিব বান্ধি পোৱালিটো যত্ন কৰিব লাগিব টেঙা দিব নালাগিব খাবলৈ দানা দিওঁতে আৰু দানা কচু পচলা আৰু বিভিন্ন খাদ্য শাক পাচলিও বনাই দানা দিব পাৰি তুঁহৰ লগত গাহৰি তেনেকৈ খোৱালেও গাহৰি ডাঙৰ হয় সোনকালে আৰু বিক্ৰী কৰি বহুত উপাৰ্জন কৰিবপৰা হয়